নদীত মাছ মাৰোঁতে মাছমৰীয়াসকলে দীঘল টঙিডাল জাল দি পেলাই কেইবাজনো ধৰি জালখন টানি টানি মাছ ধৰে আৰু যিসকলে অকলে মাছ মাৰে তেওঁলোকে খেৱালি জাল দি পেলাই বা বৰশী বায় মাছ ধৰে আৰু সেই ধৰা মাছখিনি ডাঙৰ মাছখিনি এভা ভাগ বে বেলেগে ৰাখে আৰু সৰু মাছখিনি বেলেগে ৰাখে আৰু সেই মাছখিনি বটুৱা বা বেগত ভৰাই বা পানী দি পেলাই জীৱন দি ৰাখি বজাৰলৈ চাইকেলত বা বাইকতে হওক বা গাড়ীতে হওক লৈ আহে বজাৰলৈ আৰু ডাঙৰ মাছখিনি মাছুৱাসকলে কাটি মেলি ধুনীয়াকৈ বে বিক্ৰী কৰে আৰু সৰু মাছখিনি বেলেগে বিক্ৰী কৰে আৰু আমাৰ ইয়াত তেনেকুৱা মাছৰ বজাৰ হ'ল যেনেকৈ ধৰক দেওবাৰে আপোনাৰ বৰগাঁৱত বজাৰ বহে তাতো ডাঙৰ মাছৰ বজাৰ বহে আমাৰ ইয়াত বুধবাৰে বজাৰ হয় তাতো মাছ মাংসৰ লগতে ডাঙৰ মাছ বজাৰো বহে তাৰ পিছত মিছামাৰীত আছে আমাৰ ওচৰতে মিছামাৰীতো বজাৰ বহে তাতো ডাঙৰ মাছৰ বজাৰ বহে এনেকেই মাছৰ বজাৰবিলাক দেখা পোৱা যায়